দমকলে আমি পানী উলিওৱা আমাৰ একেবাৰে প্ৰয়োজনীয় বস্তু হ'ল দমকল দমকল পানীৰে আমি কাপোৰ ধোওঁ গা ধোওঁ গৰুক পানী খোৱাওঁ পথাৰত খেতি পথাৰ কৰিলে পানী দিব পাৰোঁ বাৰীত শাক পাচলি লগালেও পানী দিব পাৰোঁ আৰু ঘৰ আমি নিজৰ কাপোৰবিলাকো ধোব লাগে তেনেদৰে আৰু পানীয়ে প্ৰতি সময়তে প্ৰয়োজনীয় হয় পানী নেখালে আমাৰ আমি একো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে আমি যেনেকৈ বিহু মাঘ বিহুৰ অঁ বহাগৰ বিহুত গৰু গা ধোৱাব লাগে তেতিয়াও আমাক পানীৰ দৰকাৰ হয় তেনেদৰে পানী নহ'লে কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে আৰু পানীৰ প্ৰতি সময়তে আমাক দৰ প্ৰয়োজনীয় আৰু আমি দমকলটো নহ'লে কোনো কোনো চাইডেই আমি একোৱে কৰিব নোৱাৰোঁ কাৰণ কেলৈ আগতে আগৰ দিনৰ মানুহৰ এটাৰ মানে কুঁৱাতে চব প্ৰত্যেক গাঁৱৰ এটা কুঁৱাই থাকে চব মানুহে তেনেকৈ লাইন লাইন হৈ পানী আনিবলৈ যায় আজিকালি মানুহৰ সেইটো নহয় আৰু প্ৰতি ঘৰতে আজিকালি দমকল থাকে আৰু সেই অনুপাতে আজিকালি মানে কাৰেণ্টত কাৰেণ্টত লগাই পেনাই মটৰ ফিট কৰে আৰু মটৰৰ দ্বাৰাই আজিকালি চব নিজৰ নিজৰ প্ৰয়োজনীয় কামখিনি কৰি ল'ব পাৰে তেনেকৈ আজিকালি মানুহে বাৰু বেছি কষ্ট নকৰে আগৰ নিচিনাকৈ আজিকালি মানুহে মানে একেবাৰে আৰু ইজিটো বিচাৰে আৰু তেনেদৰে মানে আগৰ যেনেকৈ মানুহবিলাকে আইতাসকলে বা ককাসকলে যিমান কষ্ট কৰি পানী আনে খাই বা যেনেকৈ সৎ ব্যৱহাৰ কৰে আজিকালি সেইটো নহয় আৰু আজিকালি প্ৰতি মুহূৰ্ততে মানে চব অকল কাৰেণ্টৰে কাম কৰে কাৰেণ্ট নহ'লে যেন একোৱে নচলে তেনেদৰে আৰু